মই কাকু চেতিয়া আৰু মই খেল খেলি খুব ভাল পাওঁ মই সৰুৰেপৰা এল পি স্কুলৰপৰা হাইস্কুল আৰু কলেজৰ সময়লৈকেই খেলৰ প্ৰতিটো প্ৰতিযোগিতাতে অংশগ্ৰহণ কৰোঁ আগত সৰুতে স্কুলবোৰত হোৱা বাৰ্ষীক ক্ৰীড়া প্ৰতিযোগিতাত মই বহুতো খেলতে ফাৰ্ষ্ট প্ৰাইজ ছেকেণ্ড প্ৰাইজ মুঠতে মই সকলোবোৰ খেলতে পাৰ্গত আছিলোঁ আৰু খেল খেলি মই খুব ভাল পাওঁ মই সৰুতে আগতে এল পি স্কুলত পঢ়ি থাকোঁতে আমাৰ দিচাংমুখ অঞ্চলত এবাৰ খেল ফুটবল খেলৰ প্ৰতিযোগিতা পাতিছিলে তাত ফুটবল খেল বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতাই হয় মানে তাত ফুটবল খেলৰ প্ৰতিযোগিতা পাতোঁতে বহুতো বহুতবোৰ বহুতো স্কুলৰপৰা বহুতো খেলুৱৈ সৰু সৰু ল'ৰা বহুতো স্কুলৰপৰা খেলিবলৈ আহিছিল আৰু তাত আমাৰ টীমটোৱে ছেকেণ্ড প্ৰাইজ পাইছিলে ছেকেণ্ড প্ৰাইজ মানে আমাৰ টীমটো ফুটবল শিকাবলৈ কোনো ক'চ নাছিলে আৰু মই এবাৰ প্ৰথম শ্ৰেণীতে কাবাডীত ছেকেণ্ড প্ৰাইজ আৰু কাবাডী দৌৰত দৌৰত ফাৰ্ষ্ট প্ৰাইজ তাৰপাছত কুকুৰা যুঁজ কুকুৰা যুঁজতো কলম এটা পাইছিলোঁ থাৰ্ড প্ৰাইজ কিবা এটা পাইছিলোঁ আৰু মুঠতে মোৰ এতিয়া মনত নাই আৰু দ্বিতীয় শ্ৰেণীত এবাৰ মোৰ চাৰ্টিফিকেট আছে গানত ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ আৰ্টত ছেকেণ্ড প্ৰাইজ পাইছিলোঁ বাকী দৌৰত নাপালোঁ কাবাডীটো আমাৰ টীমটো হাৰিলে আৰু ৰছী টনাত দুয়োফালে ধৰোঁ ধৰোঁ হৈছিলে তাৰপিছত তাৰপাছত আকৌ খেল পতা হ'ল তাৰ ৰছী টনাত আমাৰ বিপৰীত চাইডৰ টীমটো জিকিলে আৰু তৃতীয় শ্ৰেণীত এবাৰ তৃতীয় শ্ৰেণীত ইমান চাৰ্টিফিকেট নাই মোৰ ওচৰত তৃতীয় শ্ৰেণীৰ এখন চাৰ্টিফিকেট আছে তাত মই তাত মই এবাৰ দ্বিতীয় পুৰস্কাৰ পাইছিলোঁ গানত পাইছিলোঁ আৰু আৰ্টছত ফাৰ্ষ্ট পুৰস্কাৰ পাইছিলোঁ আৰু তাত ৰছী টনাত ৰছী টনাত তাতো হাৰিলোঁ আৰু কাবাডীত আমাৰ টীমটো থাৰ্ড হ'ল আৰু চতুৰ্থ শ্ৰেণীত চতুৰ্থ শ্ৰেণীত দৌৰত ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ এশ মিটাৰ দৌৰত দুশ মিটাৰ দৌৰত থাৰ্ড প্ৰাইজ পাইছিলোঁ আৰু ছবিত তাত নাপালোঁ আৰু চতুৰ্থ শ্ৰেণীত চতুৰ্থ শ্ৰেণীত কুকুৰা যুঁজত ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ উঠা বহাত দ্বিতীয় প্ৰাইজ পাইছিলোঁ আৰু পাৰপানী বুলি খেল এবিধ আছিলে তাতো থাৰ্ড প্ৰাইজ পাইছিলোঁ এল পি স্কুলৰ মোৰ বহুতো চাৰ্টিফিকেট আছে আৰু পঞ্চম শ্ৰেণীত স্কুলৰপৰা যোৱাৰ আগতেই বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতা এখন বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতা স্কুলৰপৰা যোৱাৰ আগতেই উদযাপন কৰা হৈছিলে তাত মই দৌৰত ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ কাবাডীত ছেকেণ্ড আমাৰ টীমটো ছেকেণ্ড হৈছিলে আৰু ৰছী টনাত হাৰিলে ছবিটো ছেকেণ্ড প্ৰাইজ পাইছিলোঁ আৰু গানত থাৰ্ড প্ৰাইজ পাইছিলোঁ তাৰপাছত আহিলে হাইস্কুললৈ গ'লোঁ হাইস্কুলৰ বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগি বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতাত চিক্সত অংশগ্ৰহণ কৰিছিলোঁ কিন্তু কোনো ফলাফল দেখা নগ'ল কোনোতে উপনীত নহ'লোঁ তাৰপিছত ছেভেনত অকমান আগলৈ আগবাঢ়িবলৈ ধৰিলে ছেভেনত আৰ্টছত পাইছিলোঁ আৰু গানতো পাইছিলোঁ লগতে এইটত পালোঁ এইটত গানত পাইছিলোঁ ফাৰ্ষ্ট প্ৰাইজ ছবিত পাইছিলোঁ ছেকেণ্ড প্ৰাইজ আৰু

নাইনত আমাৰ লগৰখিনিৰ লগত এবাৰ খেলিছিলোঁ ভলীবল টীমত সোমাইছিলোঁ ভলীবল টিমত লগৰখিনিৰ লগত খেলিও ভাল লাগিলে কিন্তু খেলি ভাল লাগিলে তথাপিও আমাৰ টীমটো হাৰিলে ভলীবল খেলিছিলোঁ আৰ্টছত নাপালোঁ আৰু চাৰ্টিফিকেটো নাই কিহত পাইছিলোঁ মনত নাই এতিয়ালৈকে এতিয়া টেনত টেনত টেনত দৌৰত পাইছিলোঁ ভলীবলত আমাৰ টীমটো ছেকেণ্ড হৈছিলে তাৰপৰা ক্ৰিকেটত হাৰিলে ফুটবলতো ছেকেণ্ডেই হৈছিলে তাৰপাছত এতিয়া কলেজত কলেজৰ সময়ত এতিয়া খেল প্ৰতিযোগিতা পাতিছিলে খেল মহাৰণত পাতিছিলে খেল মহাৰণত মই দৌৰত এশ মিটাৰ দৌৰত ছেকেণ্ড প্ৰাইজ পাইছিলোঁ আৰু চাৰিশ মিটাৰ দৌৰত থাৰ্ড প্ৰাইজ পাইছিলোঁ আৰু জাঁপতো ছেকেণ্ড প্ৰাইজ পাইছিলোঁ আৰু বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতাও উদযাপন কৰিছিলে আমাৰ ফাৰ্ষ্ট ইয়াৰত বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতাত দৌৰত ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ আৰ্টছত ছেকেণ্ড প্ৰাইজ পাইছিলোঁ আৰু গানতো পাইছিলোঁ গানত কি পাইছিলোঁ মনত নাই চাৰ্টিফিকেট নাই আৰু কুইজত কুইজত থাৰ্ড প্ৰাইজ বা কিবা এটা পাইছিলোঁ আৰু ছেকেণ্ড ইয়েৰত এতিয়া বৰ্তমান পঢ়ি আছোঁ ছেকেণ্ড ইয়েৰত ক্ৰীড়া এতিয়ালৈকে উদযাপন কৰা নাই বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতা সেইবাবে মোৰ ইমানেই তথ্য আছে আৰু চাৰ্টিফিকেট আছে আৰু বাৰ্ষিক ক্ৰিড়া প্ৰতিযোগিতা আহিলে তাৰ ফলাফলটো গম পাম